হেল্ল' হেল্ল' চুতীয়া চপ হয়নে আজি ৰাতিপুৱা সেই আপোনালোকৰ দোকানৰপৰা সেই ল'ৰাজনক মাংস আনিবলৈ পঠিয়াইছিলোঁ মাংসটো আনিলে আনি মাংসটো ৰান্ধি খাইছিলোঁ ইমান ভাল নাপালোঁ আৰু আলহী আহিছিলে আলহীকো ৰান্ধি খুৱালোঁ আলহীও খাই ইমনা ভাল নাপালো বুলি কৈছে আপুনি কেনেকুৱা মাংস দিছিলে বাৰু অঁ মই মইতো আপোনালোকৰ দোকানৰ ৰেগুলাৰ কাষ্টমাৰ ভাল মাংস দিব লাগে আৰু কেতিয়াবা ল'ৰাটোক পঠিয়ালে তেনেকুৱা নকৰিব ভাল মাংস দিব অঁ ঠিক আছে